আমাৰ দেশখনৰ নাম হৈছে ভাৰত ইয়াক চাৰিটা ভাগত ভগাব পাৰি প্ৰধানকৈ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত উত্তৰ ভাৰতৰ ৰাজ্যকেইখন হৈছে জম্মু আৰু কাশ্মীৰ অসম গুজৰাট উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখন হৈছে তামিলনাডু কৰ্ণাটকা অন্ধ্ৰ প্ৰদেশ কেৰেলা ইত্যাদি ইয়াৰ মানুহবিলাক দেখিবলৈ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনে তামিলনাডুৰ মানুহবিলাক অলপ দেখিবলৈ ক'লা টাইপৰ কিন্তু উত্তৰ ভাৰতৰ মানুহবিলাক দেখিবলৈ অলপ বগা কাৰণ সিহঁতে পাহাৰীয়া জেগাত থাকে আৰু চাৰিওফালে হিমালয়াচ আছে এতিয়া উত্ত উত্তৰ ভাৰতৰ খাদ্যসমূহ হ'ল ইডলী চমোচা দোচা আৰু দক্ষিণ ভাৰতৰ খাদ্যসমূহ হ'ল ভাত ৰুটী মাছ মাংস দক্ষিণ ভাৰতৰ মানুহবিলাকে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে যেনে কূৰ্তা চালোৱাৰ কামিজ লুংগী ইত্যাদি আৰু দক্ষিণ ভাৰতৰ মানুহবিলাকে তেনেই তেনেকেই কাপোৰ পিন্ধে কিন্তু অলপ বেলেগ ধৰণৰ যেনেকে পেন্ট হাফ চাৰ্ট টি চাৰ্ট ফুল পেন্ট এতিয়া আমি আহোঁ বতৰলৈ দক্ষিণ ভাৰতৰ বতৰ হৈছে অলপ গৰম কাৰণ দক্ষিণ ভাৰত চাৰিওফালৰ পৰা সাগৰেৰে আৱৰি ধৰিছে কিন্তু উত্তৰ ভাৰতৰ বতৰটো হ'ল অলপ ঠাণ্ডা আৰু শুকান কাৰণ সেইফালে হিমালয়ৰ বৰফখিনিয়ে চাৰিওফালৰ পৰা ঠাণ্ডা বতাহ দি থাকে এতিয়া ইয়াৰ খানাবিলাকলৈ আহোঁ উত্তৰ ভাৰতৰ মানুহবিলাকে দ'চা ইডলী বাড়া পাও চামোচা আদি খাই ভাল পায় কিন্তু দক্ষিণ ভাৰতৰ মানুহবিলাকে ভাত ৰুটী ইত্যাদি খাই ভাল পায় ৰাজনীতি ৰাজনীতিত দক্ষিণ ভাৰতৰ মানুহবিলাকে তেলেংগানা পাৰ্টি বুলি এটা পাৰ্টিয়ে ৰাজত্ব কৰি আছে আৰু উত্তৰ ভাৰতত জম্মু এণ্ড কাশ্মীৰ পাৰ্টি বুলি এটাই ৰাজত্ব কৰি আছে ইয়াৰ মানুহবিলাক চবতছেই মৰমীয়াল আৰু দক্ষিণ আৰু উত্তৰ ভাৰত মিলি দুয়োৱে বহুত আনন্দ কৰে যেনে চবেই ৰাতি মিলি জুই ফুৱাই